অ' হেৰা ভাইটি ড্রাইভাৰ ভাইটি তুমি মাস্কখন পিন্ধাচোন মাস্কখন পিন্ধি লোৱা হা

অ' এই হে ৰাহুল এজেঞ্চি হয়নে অ' অ' অ' মই মানে যিখন হেৰিত আহিলো কেব কেবত আহিলো তাৰ মানে ছিটবিলাক ইমানেই লেতেৰা মানে ধূলি পৰি আছে তলত কিবা কিবি খোৱা বস্তু পেলাই থৈছে এইবিলাক চিপ টিপ এইবিলাক অ' বহুত লেতেৰা হৈছে মানে এইবিলাকৰ পৰা মানে আকৌ বেমাৰবোৰ ইজনে সিজনৰ বিয়পি যাব পাৰে অ' বিয়পি যাব পাৰে এইবিলাক মানে অলপ চাফ চিকুণ হোৱাতো ভাল অ' ইমান লেতেৰা হৈছে এইবিলাক মানে এই বেমাৰৰ হেৰি দিনত অকণ চাফ চিকুণ হোৱাতো বিচাৰোঁ

অ' সকলোবিলাক চাফ চিকুণ কৰা কৰিবলৈ কওক